মোৰ মানে বহুতকেইটা ভালপোৱা এক্টৰ বা এক্ট্ৰেছ আছে যোনে লাইক বলিউডৰ বেলেগ আৰু লাইক অসমৰ বেলেগ মই ক'ব গ'লে লাইক অসমৰ হ'লে অবভিয়াছলি সবে চিনি পোৱা জুবিন দাক বিকজ মানে জুবিন দায়ে এজনী এজন আইডল আইডল ক'ব পাৰোঁ বহুত বহুত বহুত মানে ক'ব নোৱাৰা এনেকুৱা টাইপৰ ভাল এটা লাইক ব্লেছড মানুহ আৰু যাৰ আশীৰ্বাদ আছে যাৰ যাক চাই বহুত ইন্সপিৰেশ্যন পাওঁ আৰু বহুত ইন্সপিৰেশ্যন আৰ্ণ কৰিব পাৰোঁ তাক মই বহুত ভাল পাওঁ বিকজ জুবিন দাও এটা চিংগাৰ হয় আৰু মোৰো বেকগ্ৰাউণ্ড মানে কালচাৰেল লা লাইনত হয় সেইকাৰণে ইয়াক চাই বহুত ভাল পায় আৰু জুবিন দাক চাই পিনে মোৰ বহুত ইন্সপিৰেশ্যন মই আৰ্ণ কৰোঁ আৰু জুবিন দাৰ চিনেমাখন ক'ব গ'লে মিছন চাইনা মোৰ ভাল লাগে তাত যে দিন জ্বলে ৰাতি জ্বলে এটা গান আছে বহুত ভাল মই পাওঁ আৰু জুবিন দায়ে অকল আৰ্টিষ্টে নহয় আৰ্টিষ্ট আৰ্টিষ্টৰ লগত যোনটো ইমশ্যনৰ লগত কাম কৰে জুবিন দায়ে মানে ক'ব নোৱাৰা ভাষা লেছ টাইপৰ এটা আৰ্টিষ্ট হয় আৰু আৰ্টিষ্ট বহুত ধৰণৰ থাকে যোনে মানে পইচাৰ কাৰণে আৰ্টিষ্ট হয় বা এনে কামৰ কাৰণে আৰ্টিষ্ট হয় বাট যোনটো ভিতৰৰ পৰা এটা আৰ্টিষ্ট আহে বাট যোনটো মন দি কাম কৰে এইটো বেলেগ লেভেলৰ আৰ্টিষ্ট হয় আৰু ফলটো বহুত ধুনীয়া হয় আৰু জুবিন দাক চাই এইটোৱে ফীল আহে জুবিন দায়ে মানে এনেকুৱা গান গায় আৰু এনেকুৱা এটা চিনেমা কৰে যাৰ লগত মানে আমি সদায় এটা লেছন লাৰ্ন কৰিব পাৰোঁ আৰু যাৰ থ্ৰু ৱেদি আমি এটা মটিভেশ্যন পাওঁ আৰু জুবিন দায়ে মানে বহুত ধৰণৰ চিনেমা কৰিছে বহুত ধৰণৰ গান গাইছে আৰু গানটো আনকাউণ্টেবল যোনটো মানে চাই শুনি পিনে মনটো ভাল লাগি যায় যদি কেনেকুৱা বা প্ৰবলেমছ অত আছা বা যোনটো দুখত আছা তেনে জুবিন দাৰ গান শুনিলে ভাল লাগি যায় আৰু আৰু এনেকুৱা মানুহো আছে যোনে মানে জুবিন দাক চাই পিনে লাইক মৰিব এটা জুবিন দাৰ কাৰণে মৰিব পাৰোঁ এটা এনেকুৱা এটা ফীল আহে আৰু জুবিন দা গ্ৰেট হয় আৰু মই সদায় এনেকৈয়ে তাক ভাল পাই থাকিম আৰু সদায় মই জুবিন দাৰ ফেন হৈ থাকিম আৰু জুবিন দায়ে মোৰ অকল ইন্সপিৰেশ্যন নহয় সবৰে ইন্সপিৰেশ্যন হয় আৰু জুবিন দাক চাই পিনে মই মোৰ জীৱনত বহুত শিকিছোঁ আৰু মই শিকি যাম বুলি আশ বাৰায় আছোঁ আৰু জুবিন দাৰ সব গানটো শুনিবলৈ চেষ্টা কৰোঁ বাট তথাপিও মানে এতিয়ালৈকে মই জুবিন দাৰ গান শুনাটো মানে কমপ্লিট হোৱা নাই ইমান যে গান গাইছে আৰু লাইক তথাপিও ব'ৰ নহয় তথাপিও মোৰ ইণ্টাৰেষ্ট নকমে জুবিন দাৰ গান শুনি আৰু জুবিন দাৰ এক্টিং আৰু এইবিলাক ফিল্ম ইণ্ডাষ্ট্ৰিটোত যাই পিনে যোনটো কাম কৰি আছে জুবিন দায়ে বহুত ভাল লাগে আৰু ময়ো এদিন মানে জুবিন দাৰ লগত কাম কৰিব কাৰণে মানে এটা ইচ্ছা আছে আৰু মই ফেইচ টু ফেইচ দেখিছোঁ আৰু লগো ধৰিছোঁ কিন্তু মই কাম কৰা নাই মোৰ এটা ড্ৰীম আৰু এইটো যে মই জুবিন দাৰ লগত কাম কৰা এইটো আৰু যদি পাৰোঁ বা যদি চাঞ্চ পাওঁ ডেন নিশ্চয় মই জুবিন দাৰ লগত গান বা এটা নাচ কৰিম আৰু